অ আছোঁ আ কি কৰিছে অঁ কি কৰি আছে বা তাই আপুনি কিহেৰে খালে

ঘৰত চবৰে ভাল নে

হে পূজা লৈ যাম বুলি ভাবিছিলোঁ বতৰ এয়া হে যোৱাটো নহ'লে আ আপুনি গৈছিলে নেকি অঁ অঁ ছোৱালীহঁত আহিছিলে নেকি আমাৰো নাই হোৱা

পৰহিলৈ দিছেহে পালিঘাটে হেৰি হেৰি এইটোকে ৰা অঁ অঁ অ হেৰি নহয় এই আমাৰ মাজুলীত শ্বপিং মল এখন খুলিছে নহয় নাই যোৱা এই যাম বুলি ভাবিছোঁ আপুনি যাব নেকি সেয়েহে শুনিছোঁ পইচা পাতি অকমান অঁ অঁ আমিও ভাবিছোঁ আমাৰ ছোৱালীয়ে কৈ আছে আৰু মা যাওঁ ব'লা ব'লা হেৰি আমি ঠাণ্ডা দিনা বস্তু ল'মগৈ ঘৰৰ ঢেৰ কিবা কিবি কিনিবলৈ আছে বোলো অকমান আৰু ঠাণ্ডা অকণ হওকচোন পইচা পাতিও কেইদিনমান কমি আছে অঁ অঁ

কি কি ল'ম বুলি ভাবিছে অঁ অঁ ময়ো ভাবিছোঁ ময়ো ভাবিছোঁ বোলো ছোৱালীলে জোতা মোজা পা ধৰি আৰু কি ক'ত লাগে মুখত ঘঁহা আজিকালি এতিয়া

অ অ অঁ অঁ অঁ তাকেহে পূজালে যাবলৈ নাপালে বোলো সেই তালৈকে যাম আৰু মই চাদৰ মাখেলা এযোৰ তাৰপিছত আকৌ বাপেকলৈও কিবা কিবি জেকেট ইয়ালেও আনিব লাগিব হাইনেক ছোৱালীলৈ আনিব লাগিব চাওচোন অঁ অঁ অঁ অঁ বেছিভাগ বগাহে ভাল পাওঁ

সাধাণক বহুত বস্তুৱে আছে বোলে একেবাৰে দাইল লপা ধৰি আৰু আপোনাক যি লাগে আৰু চাউল চেনি দালি মিঠাতেল অপা ধৰি আৰু বোলে এঘাৰশ টকা বস্তু কিনিলে বোলে কিবা চেনি এক কেজি ফ্ৰী দিয়ে কিনিও আছে বোলে

অঁ অঁ অঁ তাকে পইচা পাতি কিমান সৰহ হ'লে যাম আৰু

অঁ অঁ অ মোৰ এখন আছে বৰ তাত মই এজন বৈ আছোঁ এখনহে ওলাইছে আৰু দুইখন আছে মই চেলেং কাপোৰ লগাইছিলোঁ তিনিখনে আৰু বেছি নহয় আৰু বেচিম বুলি ভাবিছিলোঁ অঁ অঁ অ পাৰিলে এইকেইখন বিকিব লাগিব বেচিলেও পইচা পাম নহয় অ সেয়া পইচাকে গোটাই চপিং অ অঁ অঁ

অঁ অঁ অঁ অঁ

এদিন আহিবচোন নহ'লে অঁ দুইজনী গোট খাই আমি চপিং মললৈ যাব লাগিব

অ হ'ব বাও